হেল্ল' তিনিচুকীয়া পৰিবহন বিভাগ হয়নে হয় মই পংকজ মৰাণে কৈছিলোঁ মই মানে কেব এখন বুকিং কৰিব বিচাৰছিলোঁ আপোনালোকৰপৰা আমি আঠাইছ মাৰ্চত পৰিয়ালৰ সৈতে মাকু বিল ফালে ঘূৰি অহাৰ এটা কথা ভাবিছিলোঁ গতিকে আপোনালোকৰপৰা কেব এখন বুক কৰিব বিচাৰিছিলোঁ মানে অঁ হয় হয় হয় প্ৰায় অঁ মই প্ৰায় অফিচলৈ অহা যোৱা কৰোঁতে আপোনালোকৰ ফালৰপৰাই কেব বুকিং কৰোঁ প্ৰায় গতিকেলৈ কিবা এটা ৰেহাই দিব পাৰে যদি দিব অঁ হয় হয় হয় টোটেল পে'মেণ্টটো কিমান হ'ব বাৰু অঁ পাঁচ হোজাৰ পাঁচশ অঁ পাঁচশ এটা ৰেহাই দিব আৰু অঁ ঠিক আছে হয় হয় কিবা এটা এডভাঞ্চ দিব লাগিব নেকি এক হেজাৰ টকা ঠিক আছে বাৰু মই গুগল পে' কৰি দি আছোঁ কিন্তু মনত ৰাখিব দেই আঠাইছ মাৰ্চৰ ঠিক আছে ঠিক আছে হয় হয় হয় আৰু ড্ৰাইভাৰজন ভাল এজন ৰাখিব পাৰিলে অঁ অঁ হয় হয় হয় ঠিক আছে হ'ব বাৰু হ'ব